বাগিছাখন চোৱা চিতা কৰোঁতে বহুতখিনি সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় যেনে ম'হ বহুত থাকে পোক পৰুৱা বেলেগ বেলেগ ধৰণৰ কীট আদি সেইবিলাক তাৰউপৰিও আৰু প্ৰৱ্লেম হয় এন্দুৰ আৰু চিকাৰ তাহাঁতি বাগিছাখনৰ ভিতৰত সোমাই বহুত বেয়া কৰে বাগিছাখন আৰু তাৰো আমাৰ ঘৰত যেনেকৈ কেপচিকাম বিলাহী এইবিলাকৰ সৰু সৰু গছ আছিলে কেপচিকাম বিলাহীবিলাক লাগিছিলে আৰু বন্ধাকবি ফুলকবিও লাগিছিলে মাজতে কিন্তু আমাৰ ঘৰত বহুতখিনি মানে ঘৰচিৰিকা চৰাই থাকে ঘৰচিৰিকা চৰাই তৌ তাহাঁতি লেতেৰা কৰে আৰু গোটেই চব্জিখিনিৰ ওপৰতে লেতেৰা হৈ যায় কাৰণে সেইখিনি খাব পৰা নাযায় আৰু সেইটো এটা প্ৰৱ্লেম তাৰপিছত আৰু সাৰ মাটিৰ পোৱাৰো প্ৰব্লেম অলপ হয় গুৱাহাটীত যিহেতু ইমান তেনেকৈ চবফালেতো আৰু পকা বিল্ডিং চিল্ডিঙই বনী গৈছে তৌ সাৰ মাটি পাবলৈ অলপ প্ৰব্লেম হয় সেইকাৰণে অলপ বাগিছাখন চোৱাচিতা কৰোঁতে প্ৰব্লেম পাওঁ